অ' হেল্ল' অ' ময়ে ভালেই ক'লৈ অ' অ' অ' অ' অ' অ' অ'

অ' অ'

হ'ব দিয়ক আমিও যাম আৰু মানে সুধি চাব এওঁক সুধি চাব লাগিব আৰু যাব ধৰক ইচ্ছাটো আছে বাহিৰত যাবলৈ এতিয়া ফুৰিব যাব পাৰিলে আমিও ভাল পাওঁ এৱোঁ ভাল পায় কিন্তু এতিয়া সময় সুবিধা লৈ মিলাই আমি চাব লাগিব দিয়কচোন আপোনাৰ কথাটো বাৰু মই তেওঁক কম এওঁ কি কি বা প্ৰগ্ৰেম কৰিছে কওকচোন বাৰু কি কি প্ৰগ্ৰেম কৰিছে

অ'

অ' অ' অ' অ' এতিয়া হ'ব বাৰু ময়ো ময়ো কনফাৰ্ম বুলিয়ে ধৰিব আপুনি মানে কম আৰু কনফাৰ্ম বুলিয়ে ধৰিব এতিয়া মাত্ৰ সেই পইচা কিমান কিমান দিব লাগে এইখিনি কথা ক'ব আৰু কেনেকৈ কি তুলিব লাগে

অ' অ' কৈ থাকক মই শুনি আছোঁ অ' অ' অ' অ' অ' বাৰু বাৰু হ'ব দিয়ক অ' অ'